আপুনি মই হীৰেণ কোঁৱৰে কৈছোঁ শিৱসাগৰৰ পৰা

মই এই আমাৰ গাঁৱৰ পৰা এই জাতিংগালৈ যাবলৈ টীম এটা ওলাইছে তাত গাড়ী সুবিধা পাম নে কি বাৰু অঁ অঁ আমাৰ এই ত্ৰিছজনমান যাব আৰু তাত এতিয়া হেৰি গাড়ী ভাড়া কিমানমানকৈ লয় এতিয়া আমি নাজানো নহয় অঁ থাকিবও লাগিব তাতে থকা ব্যৱস্থা থাকিব লাগিব গাড়ী যোৱা এজন মানুহৰ কিমান কিমান পো পইচা এনেই হিচাপত এহেজাৰ বাৰশ তাত খোৱা বোৱা সুবিধাটো সম্পূৰ্ণ পামনে অঁ আমাৰ ইয়াৰ পৰা যোৱাটো অকণমান অঁ আপুনি অকণমান আপুনি অকণমান সুবিধা কৰি দিব সেয়াত অঁ অঁ অঁ অঁ অঁ অঁ খোৱা থকা মেলা সুবিধাটো পালেই হ'ল অঁ পুৰুষ মহিলা লগ লাগি আৰু ত্ৰিছজন হ'ব একেলগতে অঁ অঁ যাম বুলি আমিও যাম বুলিয়ে ভাবিছোঁ ভগৱানৰ কৃপাত অঁ অঁ হ'ব অঁ অঁ অঁ অঁ হ'ল হ'ব